আমাৰ অঞ্চল নৰ্থইষ্টত ফুটবল বা আন খেলতকৈ ক্ৰিকেট খেলটো এইকাৰণে বেছি ভাল পায় যিহেতু ক্ৰিকেট খেলিবৰ কাৰণে যিমানবোৰ চৰ্চা বা ঠাইৰ প্ৰয়োজন হয় ফুটবল খেলিবলৈ তাতকৈ বেছি আৰু ঠাইৰ বেছি আৱশ্যক হয় বুলি ভাবোঁ লগতে আমাৰ অঞ্চলৰ ফুটবল খেলুৱৈবোৰ প্ৰাইজ মানি বা টুৰ্ণামেণ্ট খেলিবলৈ যোৱা আমি কম দেখোঁ কিয়নো সেইবোৰ আমাৰ অঞ্চলত খুব কমকৈ খেলোৱা হয় ক্ৰিকেটটো বেছি খেলোৱা হয় ক্ৰিকেটটো এইকাৰণে বেছি খেলা হয় প্ৰায়বোৰ নৱপ্ৰজন্ম ক্ৰিকেটৰ প্ৰতি আসক্ত বেছি কিয়নো ক্ৰিকেটত যিমানবোৰ আগ্ৰহ আছে কাৰণ ক্ৰিকেট খেলিবলৈ গৈ প্ৰাইজ মানি বা টুৰ্ণামেণ্ট খেলি যিমানবোৰ টকা পইচা অৰ্জন কৰিব পৰা যায় আমাৰ অঞ্চলত ফুটবল খেলিবলৈ গৈ সিমানবোৰ টকা পইচা বা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ অলপ হ'লেও কম হয় সেইকাৰণে আমাৰ অঞ্চলৰ যিমানবোৰ নৱপ্ৰজন্ম বা বয়োজ্যেষ্ঠসকলে ক্ৰিকেট খেলি আছে আৰু খেলি গ'ল প্ৰায়বিলাক আমি দেখিব পাইছোঁ ক্ৰিকেট খেলিবলৈ গ'লে আমাৰ জনপ্ৰিয়তা বাঢ়ে লগতে টকাও উপাৰ্জন হয় কিন্তু ফুটবল বা অইন খেল খেলিবলৈ গ'লে আমাৰ যিমানবোৰ উপাৰ্জন বা খেলিবৰ কাৰণে যিবোৰ সা সঁজুলি আৱশ্যক হয় সিমানবোৰ সা সঁজুলি আমি নিজে গোটাই ল'বলৈ সক্ষম নহয় কিয়নো ক্ৰিকেট খেলিবলৈ গ'লে আমাক এখন বেট এটা বল আৰু ছটা ইষ্টামৰ প্ৰয়োজন হয় কিন্তু এটা ফুটবল খেল ফুটবল খেলিবলৈ গ'লে ফুটবলৰ লগতে জাৰ্চি ক্ৰিকেটতো জাৰ্চি লাগে কিন্তু ফুট ফুটবল খেলিবলৈ গ'লে ফুটবল জাৰ্চিকে ধৰি বহুতো সা সঁজুলি দৰকাৰ হয় সেয়েহে আমাৰ নৱ নৱপ্ৰজন্মই ফুটবল বা অইন খেলতকৈ ক্ৰিকেটত বেছি মনোযোগ দিয়া দেখা পাওঁ সেইকাৰণে আমাৰ ওচৰে পাঁজৰে যিমানখিনি অঞ্চলৰ ল'ৰা ছোৱালীবোৰে ক্ৰিকেট বা ফুটবল ভলীবল বা আন খেলতকৈ ক্ৰিকেটত বেছি মনোযোগ দিয়া দেখা পাওঁ আৰু আমাৰ নৱপ্ৰজন্মই ক্ৰিকেটত বেছি মনোযোগ দিয়ে কি হয় যিহেতু ক্ৰিকেটে আজিৰ দিনত ভৱিষ্যতটো গঢ় ল'বলৈ বহুখিনি সহায় কৰে কিয়নো আজিৰ দিনত আমি যিমানবোৰ ক্ৰিকেট খেল দেখি আহিছোঁ সেই ক্ৰিকেট খেলবোৰৰ পৰা যিমানবোৰ খেলুৱৈ আগবাঢ়ি গৈছে সেইবোৰ দেখিয়ে আমাৰ নৱপ্ৰজন্ম বা আমাৰ ওচৰে পাঁজৰে যিমানবোৰ ল'ৰা ছোৱালী আছে সেইবোৰে বেলেগ খেলতকৈ ক্ৰিকেট খেলটোত বেছি মনোযোগ দিয়ে